এই ৰাফ এণ্ড টাফ জিনচ পেণ্ট সেইটো প্ৰ'ডাক্টটো ভাল পিন্ধি ভাল লাগে আৰু বস্তুটো কোমল মানে কি ফিটিঙ ফিটিঙত আহে যিটো বস্তু বিচাৰে সেইটো ফিটিঙত পোৱা যায় আৰু পেণ্টৰ হেৰিবিলাকো কোমল গোটেইটো ধুনীয়া ছাইজ এই প্ৰ'ডাক্টটোৰ মানে কি ৰাফ এণ্ড টাফৰ মানে যিটো প্ৰ'ডাক্ট সেইটো ভাল সঁচাই ক'বলগীয়া